হেল্ল' কি কৰিছা অঁ এই মই এনেই আছোঁ তুমি কি কৰিছা বহুদিনৰ মূৰত বহুদিনৰ মূৰত আচ্ছা খবৰ খাতি মোৰ ঠিকে থাকে চলি আছে ঘৰত আছে সকলো তোমালোকৰ অঁ খোৱা বোৱা মাহঁতৰ এটা ভালে আছে আছে আৰু দেউতা গাটো ভাল নাই এই এক্সিডেণ্ট হৈছিলে হস্পিটেলত আছিলেগৈ কালি কালি আহিছোঁহে তাকে হ'ল দুদিনমান তোমালোকৰ ভালে আছে ভাইটি আছে ঘৰতে খেলিব গৈছে নি খেলিব গৈছে চাগে

বাইদেউহেঁতি আছে আছে এই ওচৰৰ বৌহেঁতৰ ঘৰতে আছেগৈ

কলেজ কি এই দেউতাৰ গাটো ভাল নাছিলে যে সেইকাৰণে যোৱা নাই ভাল পাইছেগৈ আৰু যাম আৰু কাইলৈৰপৰা খোৱা বোৱা কৰিলা মই কৰিলোঁ এই কৰি অঁ অঁ ভাত খালোঁ দাইল আৰু আলু চব্জি আছিলে তুমি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ কলেজত কিবা হৈ আছে নেকি এইেকেইদিন অঁ অঁ অঁ মই যোৱা নাই যে গম পোৱা নাই একো খবৰো নেপাওঁ কাৰো

অঁ কোৱাচোন বাৰু প্ৰাইভেট চাকৰি ওলাইছিলে দুদিনমানৰ আগত এই এপ্লাই কৰিবলৈ নহ'ল

এই ডিব্ৰুগড় জিলাৰ মেইন টাউনৰ ওচৰতে ওলাইছিলে

অঁ এই আকৌ মই পিছতহে গম পালোঁ আকৌ হৈয়ে গ'ল বুলি ক'লে

কৰাটোতো কৰিম বুলি ভাবিছোঁ কিন্তু বিচাৰি পোৱা নাই তুমি পাইছা নেকি অঁ এতিয়াাতো চলিবলৈতো চাকৰি এটা লাগেই ন

অঁ ওলাব লাগে তাকেই বোলো খবৰ পালে জনাবা

কোৱালিফিকেশ্যন তোমাৰ ডিগ্ৰী পাছে কৰিম নেকি অঁ তাকেই কওঁ

তাতে সোমাওঁ নিচিনা লাগে পইচা পাতিৰ অভাৱ এইয়া পইচা লাগিবই পইচা নহ'লে আজি আজিৰ দিনত একোৱেই নাই চব পইচাৰ খেল সেইটো কাৰণে কিবা এটা জব চৰকাৰী জবতো কথা নহ'বয়েই প্ৰাইভেট জবেই লাগিব চৰকাৰীবোৰতো এইবোৰ জানাই আৰু বহুত বহুত মেইনটেনেঞ্চ কৰিব লাগে আকৌ দীঘলীয়া প্ৰক্ৰিয়া

প্ৰাইভেট অঁ সেইটো ময়ো ভাবিছোঁ ইমান জোৰ নিদিওঁ সেইটোৱেই প্ৰাইভেটতে কৰিম ভালো লাগে ইমান হেৰিও নহয় ধৰা বন্ধাও নহয়

মাৰ্কেটে চাৰ্কেটে জ'ব শুনাটো ময়ো শুনিছোঁ কিন্তু মই গম পোৱা নাই মাৰ্কেটত ওলাইছে নেকি অঁ অঁ অঁ গম পোৱা হ'লে তুমি ফুলেই হৈ যায় ন আজিৰ দিনত নোপোৱা পটককৈ আবেদন জনাই থাকিব লাগিব আগত আগতীয়াকৈ খবৰে পোৱা নাযায়

সেইটোৱেই চাকৰি

আমাৰ খেতি বাতি শেষ নাই হোৱা এতিয়া আৰু আছে অলপ অঁ মায়ে অকলীয়াকৈ ধান দাই আছে যে নাই হোৱাগৈ তোমালোকৰ ধান দাইছেও মাৰি গৈছে একে কোবতে আকৌ কোবতে ভঁৰালত ভৰাই গৈছে অঁ অঁ অঁ

অঁ একেদিনাই শেষ হৈ যায় অঁ তেনেকৈয়ে ভাল ইমান ঝেমেলাও নাই ধুনীয়াকৈ স্পষ্টকৈ চব হৈ যায় কোবতে শেষ হৈ যায় ন

গাড়ী ল'লোঁ দেই চেকেণ্ড হেণ্ড এখন হ'ল তোমাৰ দিন দুদিনমান হ'ল জনোৱা নাই ছেকেণ্ড হেণ্ড ললোঁ কাৰণে জনোৱা নাই আকৌ

এই ক'ৰবালৈ যাবলৈ লাগে আজিকালি অঁ মানে সোনকালে পোৱা নেযায় ন অঁ অঁ অঁ চাকৰি এটা মাৰিলে সকলো বস্তুৱে ল'ব পাৰি গাড়ীৰপৰা আদি কৰি ন অঁ দিম বাৰু নিশ্চয় দিম তুমিও ক'বা প্ৰাইভেট চাকৰি ওলালে বেছি ভাল আকৌ প্ৰাইভেট চাকৰি ওলালে বেছি ভাল

অঁ তেনেকৈ কোম্পানীত সোমাই ল'ব পাৰিলেও ভাল নিৰ্দিষ্টকৈ

অঁ অঁ এতিয়া ঘৰতে আছানে তাতে ৰুম লৈ আছা অঁ অঁ অঁ অঁ কি ক'বা ডাঙৰ হ'লেও কিন্তু একো কাম অঁ অঁ অঁ সেইটো কথা অঁ জনাম বাৰু তুমিও জনাবাচোন অঁ জীৱনত চাকৰিটো বৰ এটা প্ৰয়োজন হৈ পৰিছে এতিয়া দামহে যেনেকৈ বাঢ়িছে হয় সামগ্ৰীৰ তুলনাত পইচাও লাগে আৰু দুটকা এটকা সেইকাৰণে নিৰ্দিষ্টকৈ চাকৰি এটা হ'লে ভাল আৰু অঁ ঠিক আছে অঁ ঠিক আছে তুমিও জনাবাচোন পালে মানে অঁ ঠিক আছে